কিতাপ পঢ়া কথা ক'লেতো অকল এখন দুখন কিতাপেই নহয় কিতাপটো আচলতে যথেষ্ট পঢ়া হয় তাৰ ভিতৰতে কিন্তু এখন কিতাপে সঁচাকৈয়ে পঢ়ি পেলাই মোৰ বৰ ভাল লাগিছিলে সেই কিতাপখন হৈছে মা উপন্যাসখন মা উপন্যাসখনে মোৰ অন্তৰত এটা চিন্তাৰ পথ মানে গতি উলিয়াইছিলে মানে গতি পাইছিলে যিহেতু সেই কিতাপখন এখন এখন বিশ্ববিখ্যাত উপন্যাস মাখন আৰু সেই মাখনত আছিলে পঢ়ি মোৰ এইকাৰণেই ভাল লাগিছিলে যে সংগ্ৰামী জীৱনৰ মানুহৰ দুখ কষ্ট দুৰ্দশা এইবিলাক কেনেকৈ সংগ্ৰামৰ যোগেদি হে এটা পৰিপূৰক অৱস্থালৈ যাব পাৰে এই কিতাপ মা উপন্যাসখনত এইদৰে তেওঁলোকে দেখুৱাইছিলে হে তাত তেওঁলোকে এটা সৰু পৰিয়াল একদম কষ্ট কৰা পৰিয়াল সেই কষ্ট কৰা পৰিয়ালটোৱে কিদৰে সংগ্ৰাম কৰিছিলে হে প্ৰথমতে তেওঁলোকে কেনেকৈ মানে এমুঠি ভাতৰ কাৰণে হাহাকাৰ কৰিছিলে সেই ল'ৰাজন যিজন নায়ক তাত দেখুওৱা হৈছে তেওঁ কেনেকৈ প্ৰথমতে আমাৰ সাধাৰণ কিশোৰবিলাকে যেনেকৈ এইবিলাক নিচাযুক্ত দ্ৰব্য খায় সেই তেওঁলোকেও তেনেকৈ দ্ৰব্য খাইছিলে তেওঁ তাৰপিছতে তেওঁ যেনেকৈ মানসিকভাৱে তাৰপিছত তেওঁ যিটো পৰিৱৰ্তন হ'ল আৰু সেই পৰিৱৰ্তনে তেওঁ কেনেকৈ লাহে লাহে এখন দেশৰ ফালে তেওঁ মানে ধাৱমান হ'লগৈ দেশখন কেনেকৈ উন্নতি কৰিব পাৰি দেশৰ সামাজিক অৰ্থনৈতিক সেইবিলাক কিদৰে সুস্থ সবলভাৱে আগুৱাই দিব পাৰি আৰু তেওঁৰ সেই কিন্তু মানসিকতাত কেনেকৈ তেওঁ মাকে তেওঁ কে তেওঁৰ লগত কেনেকৈ সহযোগ কৰিছিলে তেওঁ লাষ্টত সংগ্ৰাম কৰিবলৈ গৈ কিদৰে তেওঁ জেল জেললৈ গৈছিলে সেইখিনি পঢ়ি পেলাই মোৰ সেই সময়ত খুব ভাল লাগিছিলে আৰু সেই কিতাপখনৰ যোগেদি সঁচাকৈয়ে গোটেই মানে পৃথিৱীতে এটা সংগ্ৰামৰ পথ কিন্তু মুকলি কৰি ল'ব পাৰি আৰু এতিয়াও সেইখন মোৰ কাৰণে বৰ ভাল লগা কিতাপ এখন গোটেই আমাৰ আন্তৰ্জাতিকভাৱে সেইখন এখন পূঁজিত কিতাপ গতিকে এই কিতাপখনে মোৰ জীৱনত কিন্তু এতিয়াও যথেষ্ট প্ৰভাৱ পেলাই আছে আৰু সেই দিশেৰে ময়ো কেতিয়াবা গতি কৰিবলৈ বা সমাজখনক সেই দিশে লৈ যাবলৈ চেষ্টা কৰোঁ গতিকে মই সেই কিতাপখন পঢ়ি পেলাই সেই সময়ত যিমান মোৰ ভাল লাগিছিলে এতিয়াও কিন্তু মোৰ যিবিলাক যেতিয়া কণ কণ মানে ছা ছাত্ৰ ছাত্ৰী বুলি ক'ব পাৰি বা মোৰ সন্তানক বা মোৰ অঙহী বঙহী বংশ পৰিয়ালক তেওঁলোকক লগ পালে কিন্তু মই এই কিতাপখনৰ কথা এই মা উপন্যাসখন তেওঁলোকক পঢ়িবলৈ কওঁ গতিকে মই ভাবোঁ এই কিতাপখনে আমাৰ সমাজত বা এতিয়াও মানে মানুহৰ সংগ্ৰামৰ অভে দিশে লৈ যোৱা বা আমাৰ মানুহবিলাকৰ যিটো কেতিয়াবা হতাশ আহে সেই হতাশা দূৰ কৰি সমাজ এখনৰ কেনেকৈ উন্নত দিশে বা আমি কেনেকৈ উন্নত দিশে আগুৱাই যাব পাৰোঁ সেই উদাহৰণ দাঙি ধৰা দেখা পায়